ভাৰতবৰ্ষৰ জনসংখ্যাৰ প্ৰায় সত্তৰ শতাংশ এতিয়াও গ্ৰাম্য অঞ্চলত বসবাস কৰে আৰু ভাৰতৰ যি অৰ্থনীতি সেই অৰ্থনীতি বহু পৰিমাণে কৃষি অৰ্থনীতিৰ লগত জড়িত বিশেষকৈ আমাৰ কৃষকসকলৰ যদি উন্নতি হয় তেতিয়াহ'লে দেশৰো উন্নতি হ'ব আৰু তাৰ বাবে বিভিন্ন উপায়সমুহ ল'ব লাগিব আৰু গাঁৱত বসবাস কৰা মানুহসকল প্ৰধান মানুহবিলাক প্ৰধানকৈ কৃষিৰ ওপৰতে নিৰ্ভৰশীল কিন্তু আমাৰ পৌৰাণিক যিখিনি পদ্ধতি আছে সেই পদ্ধতিৰে যদি কেৱল কৃষি উৎপাদন কৰিবলৈ যায় তেতিয়াহ'লে আমাৰ কৃষক পৰিয়াল বিলাকে তেওঁলোকে ভবা ধৰণে তেওঁলোকে উৎপাদন কৰিব নোৱাৰিব তাৰ কাৰণে এতিয়া বৰ্তমান আমাৰ তথ্য প্ৰযুক্তিৰ যুগ বিভিন্ন ধৰণৰ উপায়বিলাক আমাৰ উপলব্ধ হৈছে আৰু আমি ভাবো আমাৰ কৃষকসকলে সেই সুযোগ সুবিধাবোৰ গ্ৰহণ কৰিব লাগে আৰু কেৱল সুযোগ সুবিধাবোৰ গ্ৰহণ কৰিলেই নহ'ব তাৰ কাৰণে তেওঁলোকে নিজকো উপযুক্ত কৰি তুলিব লাগিব আৰু এতিয়া বৰ্তমান সময়ত বিভিন্ন উন্নত প্ৰজাতিৰ ধান আমাৰ কৃষি বিজ্ঞানীসকলে তেওঁলোকে এইখিনি আৱিস্কাৰ কৰিছে সেইসমূহৰ প্ৰতিও আমাৰ কৃষকসকলে তাতো মনযোগ দিব লাগিব আৰু বিশেষকৈ আমাৰ গ্ৰাম্য সম্প্ৰদায়সমূহত যদি কৃষি উদ্যোগটো উন্নত কৰিবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ চৰকাৰেও কিছু ব্যৱস্থা হ'ব লাগিব ল'ব লাগিব আমাৰ এগ্ৰিকালচাৰ যি ইউনিভাৰ্চিটি কৃষি বিশ্ৱবিদ্যালয় আছে সেই কৃষি বিশ্ৱবিদ্যালয় বা সেই বিভাগটোৰ লগত জড়িত যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলেও কৃষকসকলৰ মাজলৈ তেওঁলোক যাব লাগিব কেৱল আঁতৰৰ পৰা কথাখিনি কৈ থাকিলেই নহ'ব তেওঁলোকক হাতে কামে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি তেওঁলোকক কৃষি উদ্যোগটো বা আমাৰ ধানেই হওক চাহেই হওক যিয়েই নহওক এইখিনি তেওঁলোকক কৰিবলৈ এইটো প্ৰশিক্ষণ কি হৈছে তেওঁলোকে দিব লাগিব আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা আমাৰ কৃষকসকলে হয়তো তেওঁলোকে এডৰা মাটিত কিমান সাৰ দিব লাগিব কিমান পৰিমাণৰ কীটনাশক দ্ৰব্য তেওঁলোকে প্ৰয়োগ কৰিব লাগিব সেইখিনি কথা হয়তো জোখ মাখবিলাক নাজানিবও পাৰে গতিকে তাৰ বাবে এই বিভাগটোৰ লগত জড়িত যিসকল প্ৰশিক্ষিত যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলে মানুহৰ মাজলৈ যাব লাগিব তেওঁলোকো পথাৰত নামিব লাগিব আৰু পথাৰত নামিলেহে এই বিভাগটো আমি উন্নত কৰিব পৰা যাব বুলি ভাবোঁ আৰু সুযোগ সুবিধা যিমান আছে সুযোগ সুবিধাসমুহো আমাৰ কৃষকসকলক দিব লাগিব আৰু কৃষকসকলে খেতি কৰিলেহে যিহেতু বাকী নগৰ চহৰত থকা মানুহেও খাবলৈ পাব গতিকে মোৰ কথা হ'ল বা মই এইটোৱে মত দিব খোজো যে আমাৰ গ্ৰাম্য অঞ্চলত আমাৰ যিবিলাক মাটি আছে সেই মাটিবিলাক বতৰৰ বিভিন্ন ধৰণৰ শস্যৰ উৎপাদন কৰিব পৰাকৈ উপযুক্ত কৰি তুলিব লাগে আমাৰ কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু বৰ্তমান আধুনিক যিমানবিলাক সা সুবিধা উপলব্ধ হৈছে সেই সকলো সকলোবিলাক সা সুবিধা কিন্তু কৃষকসকলে পোৱাতো বিচাৰোঁ